হাঁহ কুকুৰা পালন কৰি এঘৰ মানুহ স্বাৱলম্বী হ'ব পাৰে হাঁহ কুকুৰা পালন কৰি স্বাৱলম্বী হ'ব পাৰে এঘৰ মানুহৰ অৰ্থনৈতিকভাৱে উন্নতি কৰিবলৈ হ'লে কুকুৰা হাঁহ পালন কৰিব লাগে এই কুকুৰা হাঁহবোৰ পালন কৰিবলৈ হ'লে কুকুৰা কেনেকৈ পালন কৰিব লাগে হাঁহ কেনেকৈ পালন কৰিব লাগে এইবোৰ জ্ঞান থাকিব লাগিব কুকুৰাৰ কাৰণে আমি কুকুৰা গঁৰালটো ভালকে চাফ চাফাই কৰি থ'ব লাগিব কুকুৰা ঠাণ্ডা নেপাবৰ কাৰণে আমি ওপৰত লাইট এটা দিব লাগিব ঠাণ্ডা দিনত তলত ভুচি ছটিয়াই দিব লাগিব ভুচি কাঠৰ গুড়ি অৰ্থাৎ কাঠ কাঠৰ গুড়ি ছটিয়াই দিব লাগিব তেতিয়া কুকুৰা মাটিৰ পৰা যিটো ঠাণ্ডা হাৱা পায় সেই ঠাণ্ডা যিটো পায় সেই ঠাণ্ডাটো তেতিয়া কুকুৰাই নাপায় হাঁহ পালন কৰিবৰ কাৰণে পানীটো অতিকৈ আৱশ্যক হাঁহ পালন কৰিলেও মানুহৰ বহুত স্বাৱলম্বী হ'ব পাৰে আমি গাঁৱত বিশেষকৈ কৃষক সমাজত আমি হাঁহ কুকুৰা পালন কৰাটো অতিকৈ আৱশ্যক আমাৰ এইটো নিয়মে বুলি ক'ব লাগিব ঘৰখনত হাঁহ কুকুৰা থাকিবই লাগিব কাৰণ কেলে আমি বিপদে আপদে এটি হাঁহ বা দুটিমান কুকুৰা বিকিলে আমি সেই বিপদৰ পৰা উদ্ধাৰ পাব পাৰোঁ এই হাঁহ কুকুৰা পালনৰ কাৰণে মই কোনো চৰকাৰী অনুদান বা চৰকাৰী ঋণ পোৱা নাই যদি পালোঁহেঁতেন চৰকাৰী ঋণ মই কুকুৰা পালনটো বহুলভাৱে কৰিলোহেঁতেন এখন ফাৰ্ম খুলিলো হ'লে কুকুৰা বিকি মেলি মোৰ ঘৰখন ঘৰখনৰ অৰ্থনৈতিক অৱস্থাটো টনকিয়াল কৰিম বুলি ভাবিছোঁ যদিও ভৱিষ্যতলৈ কোনোবা এদিন ঋণ এটি পাওঁ তেনেহ'লে মই এখন ডাঙৰকৈ জাতীয় কুকুৰা ফাৰ্ম খুলি তাৰপৰা কনী বিকিম বিক্ৰী কৰি এটি ঘৰখনৰ উন্নতিৰ কাৰণে মই ফাৰ্ম ফাৰ্মখন খুলিম বুলি কল্পনা কৰি আছোঁ